সাহিত্য কবিতা আৰু অন্যান্য ধৰণৰ আৰ্টিষ্টিক এক্সপ্ৰেচনত অসমীয়া ভাষাটো ব্যৱহাৰ সুন্দৰভাৱে ব্যৱহাৰ কৰা হয় তো বিশেষভাৱে অসমীয়া ভাষাটো বৰ মনোৰম মধুৰ আৰু ইয়াৰ যিটো ব্যৱহাৰ ব্যৱহাৰটো অন্য সাহিত্যৰ লগত নিমিলে কিয়বা সাহিত্যৰ যিবিলাক জতুৱা ঠাচ আছে কাব্যিকতা আছে ইয়াৰ মধুৰতা সুন্দৰভাৱে প্ৰকাশ পোৱা হয় লগতে কবিতাবিলাক কবিতাবিলাক অসমৰ সাংস্কৃতিক জগতত অসমৰ থলুৱা যিবিলাক আচাৰ ব্যৱহাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য এই গোটেইবিলাক সামৰি প্ৰেমৰ পৰা আৰম্ভ কৰি বিৰাগলৈকে এই সকলোবিলাক সুন্দৰভাৱে ইয়াত উপস্থাপন কৰা হয় আৰু অসমীয়া ভাষাটো সাহিত্য কবিতাই ভৰপুৰ হৈ আছে যাৰ যোগেদি আমাৰ অসমত বিভিন্নজন পণ্ডিতৰপৰা আমি এনে কিছুমান শব্দ ভাণ্ডাৰ বাক্য গাঠনি শিকিব পাৰোঁ আৰু ই অসমীয়া ভাষাটো বিশ্বৰ ভিতৰতে এটা মনোৰম আৰু সুন্দৰতা প্ৰকাশ পায় বুলি মই ভাবোঁ